মই গছ গছনি চবেই ৰুই ভাল পাওঁ বিশেষকৈ ফুল গছ ৰুই বেছি ভাল পাওঁ গোলাপ ফুল হওক নাৰ্জী ফুল হওক যিয়ে নহওক ৰুই ভাল লগে কোনোবা সময়ত আকৌ কাটি পেলাবলৈও মন যায় কোনোবা সময়ত উভালি পেলাওঁ মনটো ভাল লাগে তেতিয়া চব লগাবলৈ মন যায় মই বেছিকে ফুল গছ ৰুই বেছি ভাল পাওঁ ফুল ঘৰত ফুল থাকিলে ঘৰটো দেখিবলৈও ভাল মনটোও ভাল লাগে আবেলি সময়ত কাম বন কৰি গা পা ধুই আগফালে বাৰান্দাত বহিলে ফুলখিনি যেতিয়া ফুলি থাকিব তেতিয়া মনটো নিজৰে ভাল লাগি থাকে এইবিলাক গছ গছনি মই বেছি নুৰুওঁ ৰুওঁ কম ৰুওঁ ফুল গছেই বেছি ভাল লাগে ইয়াতে আমাৰ ঘৰটো হ'লে চবতে টাব লগাম বুলি ভাবিছোঁ ফুলৰ টাব আগফালেও ওলমাই ওলমাই দিম তলতো লগাম গোলাপ ফুল লগাম আগফালে চাইডতে কাষত এজোপা বগা তাৰ কাষতে এজোপা ৰঙা এনেকে মিলাই মিলাই লগাম দেখিবলৈ ধুনীয়া লাগিব ৰাস্তাৰ মানুহেও কৈ যাব ঘৰটো দেখিবলৈ ধুনীয়া লাগিছে দেই ফুলখিনিৰ সৈতে তেনেকে লগাম তুলসীও লগাইছোঁ তুলসীৰ গুটি পৰি পুলি ধেৰ হৈছে মই উঘালি উঘালিহে পেলাইছোঁ ৰাতিপুৱা চোতাল সাৰোঁতে ভাটি বেলা সাৰোঁতে এই তুলসীৰ গছত লাগে যে ঝাড়ুডাল সেই কাৰণে পুলিখিন উঠাই পেলাইছোঁ গচকিবলৈও ভাল নেলাগে তুলসী সেই কাৰণে উঠাই পেলালো বুঢ়া গছডাল আছে আৰু এই জেউ জেউৰা কাষত পুলি আছে সেইখিনিত অলপ আছে সেইখিনি উঠাই পেলোৱা নাই ৰাতিপুৱা ৰাতিপুৱা তুলসীৰ গুৰিত পানীও দিওঁ মই ভাল লাগে মনটো তুলসীৰ গুৰিত পানী দিলে আগতে দিয়া নাছিলোঁ আজি অলপমান দিনৰ পৰাহে দিছোঁ আম এজোপাও আম দুজোপাই লগাইছিলে ডাঙৰ ডাঙৰ হয় গছকেইজোপা এই আম এজোপা কিন্তু বহুত ডাঙৰ হয় আমাৰ বা কি আম কয় আৰু এজোপা আছে সেইজোপা আঁহ থকা খাই কিন্তু ভাল লাগে এইজোপাতকৈ সেই সেইজোপা বেছি মিঠা আৰু খাবলৈ কিবা এটা ভাল লাগে কিবা গোন্ধটোৱে কিবা ধুনীয়া এইবছৰ হেৰি ডাল কটা গ'ল আমখিনি কম লাগিল আৰু পোক হৈছে দুইজোপা আমতে পোক হৈছে কঁঠাল এজোপাও আছে কঁঠালজোপা মই নাই ৰোৱা আমাৰ এই ঘৰ বনোৱা আগৰে পৰা আছিলে কঁঠালজোপা তাৰ পুলি আছিলে তাৰপৰা মালিকক ক'লো এইফালে ৰুই দিবলৈ ৰুই দিলে আৰু কঁঠালজোপা কিন্তু খাবলৈ ভাল ফুটকেইটা সৰু সৰু নহৰু ফুটা নিচিনা বৰ মিঠা মৌতকৈও মিঠা কঁঠালজোপা অকণ অকণ কঁঠালকেইটা এজন মানুহে তিনি চাৰিটা কঁঠাল খাব পাৰিব আৰু ফুটো কম হয় আৰু জলকীয়া পুলি সেইখিনি লগাইছিলোঁ ক'লা জলকীয়া তুলসী জলকীয়া আৰু এনেকে জলকীয়া পুলি গুটি পৰিলে গজে যে বনৰীয়াকে সেয়াও লগাই থওঁ য'ত যেনেকে পাওঁ মানে পুতি পুতি থওঁ আৰু হ'লে হ'ব নহ'লে নাই আৰু তেনেকে হেৰি কৰি লগাইছিলোঁ তুলসী জলকীয়া কেইজোপা হ'ল খালোঁ যোৱা বছৰো লাগিল এই বছৰো লাগিছিলে এই বছৰ অলপমান দিন নিকিনাকে খালোঁ জলকীয়া আৰু এতিয়া নাই এতিয়া ঢুকাল এতিয়া কিনিব লাগিব আৰু জলকীয়া এতিয়া পানীও হৈ যায় এতিয়া জলকীয়া কেইজোপা মৰি মৰি গৈছে গুৰিত পানী হোৱাৰ কাৰণে হৈছে নেকি পাতখিনি লেৰেলি লেৰেলি গৈছে মাটি চাটি চপাই কৰি দিছোঁ তলৰ বন চনখিনি চিকুণাই থাকোঁ মই আগবেলা ভাটি বেলা চোতাল সাৰোঁতে য'ত যেনেকে পাওঁ বন বিলাক উঘালিয়ে যাওঁ কিবা পুলি পালে লাগতিয়াল পুলি পালে সেইবোৰ এনেই আঙুলিৰে সৈতে হেৰি কৰি পেলাই পুতি থৈ যাওঁ হয় নহয় সেইটো পিছৰ কথা আাৰু